হয় মই কিছুদিন আগতে এটা মোবাইল ল'লো মোবাইলটো অপো হয় ইয়াৰ মডেল নাম্বাৰটো এফ ছেভেন্টিন প্ৰ' এইট জিবি ৰেম আছে মোবাইলটোত আৰু ইণ্টাৰনেল মেমৰীখিনিও পৰ্যাপ্ত পৰিমাণে আছে মোবাইলটো লোৱা এটা সপোন আছিলে ফাইভ জি মোবাইল এটা যি নহওক বাজেটটো অকণমান মোৰ কাৰণে বেছি হৈছে যদিও হয়তো আপোনালোকৰ কাৰণে হয়তো চুইটেবল হ'বও পাৰে এইটীন থাউজেনৰ ভিতৰত আহি যাব মোবাইলটোৰ দুটা বস্তু আপুনি ভাল পাব এই মোবাইলটোত ডিচপ্লে'ৰ কোৱালিটিটো খুবেই ভাল আৰু চাউণ্ড কোৱালিটিটো খুবেই ভাল পাব যিকোনো এখন মুভি চাব লাগিলে বা ইউটিউবত যিকোনো এটা ভিডিঅ' চাব লাগিলে আপোনাক এক্সট্ৰা বক্স বা হেডফোনৰ প্ৰয়োজন নহয় কাৰণ চাউণ্ড কোৱালিটিটো খুবেই ভাল পাব এই মোবাইলটোৰ বিশেষকৈ কেমেৰাৰ কোৱালিটিটো ইয়াত ছিক্সটী ফ'ৰ মেগা পিক্সেল কেমেৰা দিয়া হৈছে যদিও ইয়াত ডে' নাইট ফটো তুলিব পৰা ব্য়ৱস্থাখিনি আছে গোটেইখিনি গতিকে মোবাইলটো খুবেই ভাল কোনোবাই ল'ব মন কৰিলে এটা ভাল মোবাইল গতিকে এফ ছেভেণ্টীন প্ৰ'টো আপোনালোকে বিবেচনা কৰিব পাৰে